ৰাজ্যখনৰ আধ্যাত্মিক পৰম্পৰা যেনে মন্দিৰ ভ্ৰমণ কৰা জেগাসমূহ ক'বলৈ গ'লে আমি প্ৰথমতে ক'ব পাৰোঁ মাজুলীৰ ৰাস উৎসৱ হয় নৱেম্বৰ মাহত তাতে জীৱিত মানুহৰ মানুহে ৰাস কৰে বৰ ভাল লাগে তাৰ সেইটো এটা ধৰ্মীয় অনুষ্ঠান লগতে আধ্যাত্মিকতা অনুষ্ঠানো হয় তাৰ লগতে নলবাৰীৰ যোনটো পুতলা ৰাস তাতে পুতলা ৰাস হয় তাত গৈয়ো ভাল লাগে নলবাৰী পাটাচাকুছী পাঠশালা এইবোৰ জাগাত হয় ৰঙীয়া ত' তাত গৈ বিৰাট ভাল লাগে পুতলা ৰাস চাই পেলাই তাৰ উপৰিও জুন মাহত আমাৰ অসমত কামাখ্যা মন্দিৰত যি অম্বুবাচী মেলা হয় সেই অম্বুবাচী মেলাও এটা সাংঘাতিক এটা আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰে সেইকেইদিন অসমত তাতে বিশ্বৰ পৰা অকল ভাৰতৰে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ভক্ত আহে মা কামাখ্যাৰ অম্বুবাচী মেলা যেতিয়া হয় তেতিয়া তাত ইয়াতে মানে যোগ দিবলে আৰু তাৰ উপৰি আধ্য়াত্মিক আৰু ধৰ্মীয় অনুষ্ঠান বুলি ক'ব গ'লে আমাৰ পৰিৱেশ ক'ব গ'লে আমাৰ ইয়াতে যোনটো ফাকুৱা হয় হোলি ফাকুৱাত সেই বৰপেটা যোনটো ফল্গোৎসৱ ফল্গোৎৱস তাতে বৰ ধুনীয়া এটা মানে সাংঘাটিক এটা মানে এই আধ্যাত্মিক পৰিৱেশ এটা বিৰাজমান কৰে তাতে হোলি গীত পৰিৱেশন কৰা হয় তাৰ লগতে গোসাঁই গোসাঁইক ফুৰোৱা হয় গোটেই সেই থান বৰপেটা থানৰ সেই জেগাখনত আৰু তাত এটা সাংঘাতিক এটা আধ্য়াত্মিক এটা পৰিৱেশ বিৰাজমান কৰে